হেল্ল' আপোনাৰ খবৰ চাৰ্ভিচটো সচাঁকৈ বহুত ভাল লাগিছে আৰু আপোনালোকে যে কামবিলাক একেবাৰে সোনকালে কৰি দিয়ে সেইটো কাৰণে খুব সুখী হৈছোঁ ভাল পাইছোঁ